শিশুটোক নামভৰ্তি কৰোঁতে মাচুল দিয়াৰ ব্যৱস্থাৰ কথা ক'বলৈ গ'লে মাচুলসমূহ আমাৰ যেতিয়া আমি নামভৰ্তি কৰোঁ তেতিয়া নামভৰ্তি মাচুলটো লয় তাত থাকে বাৰ ধৰি লওক খেল ধেমালি আৰু মাহেকীয়া মাহেকীয়া মাচুলো লৈ দুমাহৰ মানৰ লৈ লয় তদুপৰি আৰু অন্যান্য বিদ্যালয়খনৰ বিভিন্ন আন্তঃগাঁথনিৰ ক্ষেত্ৰত এই ধৰি লওক পানী যোগান বি বৈদ্যুতিক যোগান প্ৰাথমিক চিকিৎসা এই সকলো বস্তুখিনিয়ে নামভৰ্ত্তিৰ মাচুলটোত সোমাই থাকে আৰু অন্যহাতে তাৰ পিছত নামভৰ্ত্তি হৈ যোৱাৰ পাছত মাহে মাহে মাহেকীয়া এটা মাচুল দিব লাগে যিহেতু মোৰ শিশুটো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্ত্তি কৰিছোঁ গতিকে মাহেকীয়াকৈ এটা ফিজ আমি দিব লাগে সেইটো একেলগতে আমি বছৰটোও দি দিব পাৰোঁ বা তিনিমাহো দিব পাৰোঁ বা ছমাহলৈও দিব পাৰোঁ আৰু মাহেকীয়াকৈ দি গ'লেও হয় অন্যহাতে নামভৰ্ত্তি কৰোঁতে যিটো মাচুল দিওঁ তাত কিন্তু ছাত্ৰ শিশুটোৰ ইউনিফৰ্ম কিতাপ আদিৰ মাচুল লোৱা নহয় সেইটো নামভৰ্ত্তি কৰা পিছত আকৌ আমি আছুতীয়াকৈ বিদ্যালয়ৰ পৰা ক্ৰয় কৰিব লগা হয় ইউনিফৰ্ম কিতাপ আদি সেয়া মাচুল বেলেগকৈ লোৱা হয়